হেল্ল' স্কাইলাৰ্ক এজে টেক্সি এজেঞ্চি নেকি হয় হয় মই আপোনালোকৰ এজেঞ্চিৰ পৰাই কেব এখন টেক্সি এখন বুক কৰিছিলোঁ হয় ইউনিভাৰ্চিটিৰ পৰা মই টাউনলৈকে যোৱাটো কাৰণে মই আপোনালোকৰ তাৰ পৰাই স্কাইলাৰ্ক হয় ন স্কাইলাৰ্কৰ পৰাই মই বুক কৰিছিলোঁ হয় নাই মই বুক কৰিব কাৰণে মোৰ একো অসুবিধা মই পোৱা নাই হয় কিন্তু কথা এটা হৈছে মানে হয় আপোনালোকৰ এজেঞ্চি থ্ৰুৱেদি মই যেতিয়া বুক কৰিছিলোঁ আপোনালোকৰ তাৰ পৰা যিটো ভাৰা দেখাইছিলে যিটো ফেয়াৰ চাৰ্জ কৰিম কৈছিলে হয় সেইটোতকৈ সেইটো মই মানি ল'লোঁ কিন্তু সেইটো চাই মই বুক কৰিছিলোঁ কিন্তু যেতিয়া মই আহি এতিয়া টেক্সিখনত আহিলোঁ ড্ৰাইভাৰজনে মোক কিন্তু যিটো যি হয় যিটো ভাৰা বিচাৰিছিলে তাতকৈ যিটো চুক্তি হ কৰা হৈছিলে তাতকৈ অলপ বেছি বিচাৰিছে

আৰু মই সেইটো মানি ল'ব পৰা নাই আৰু সেইকাৰণে মই আপোনালোকৰ তালৈ এবাৰ এই ফোনযোগে কথা পাতি লওঁ বুলি ভাবি ল'লোঁ য়েছ হয় হয় হয় হয় এই ভা যিটো মই ভাৰা দিম বুলি আছিলোঁ সেইটো আপোনালোকৰ এজেঞ্চি থ্ৰুৱেদি মই ফিক্স কৰিছিলোঁ

হয় নহয় অক অলপ বেছি বিচৰা হ'লেও আপত্তি নাছিলে কিন্তু তেওঁলোকে দুগুণ বেছি বিচাৰিছে হয় সেইটোতো কোনো যুক্তিত নপৰে ন হয় এতিয়া মই কি কৰিব লাগিব আৰু মই যিটো তেওঁ বেছি যিহেতু যিটো নিয়ম নহয় যিটো তেওঁ বেছি বিচাৰিছে সেইটো মই আচলতে দিব বিচৰা নাই আৰু সেইকাৰণে মই আপোনালোকৰ এজেঞ্চিলৈ ফোন কৰিছিলোঁ হয় এতিয়া মই ভাবিছোঁ আপোনালোকে মোক কি সমাধা দিব এইটো

হয় আপোনালোকৰ আৰু বেলেগ নাম্বাৰ এইটোত কল কৰিব লাগিব ফোন কৰিব লাগিব নে অঁ হয় তেওঁলোকে এইটো ছেটেল কৰিব তেওঁলোকে সমাধা কৰি দিব মানে এইটো হয় হয় নাই নাই মই আপোনালোকৰ হয় আপোনালোকৰ ছাৰ্ভিচটো মই ভালেই পাইছোঁ বেয়া পোৱা নাই কিন্তু আজি অকস্মাতে এনেকৈ এনেধৰণে মানে ভাৰাটো বেছি অতিৰিক্ত তেওঁ যিটো যুক্তি নহয় সেইটো বিচৰাৰ কাৰণেহে মই অলপ সন্তুষ্ট হ'ব পাৰা নাই

হয় মোৰ ক ঠিক আছে মই মই অতিৰিক্তটো নিদিওঁ হয় আপুনি কোৱাটোৱে হ'ব বাৰু যিটো চুক্তি হৈছিলে মই সেইটোৱে দিম ঠিক আছে দিয়ক আপুনি পাৰিলে অতি শীঘ্ৰে এইটো সমাধা কৰি দিব হয় যিহেতু মই আপোনালোকৰ টেক্সি স্কাইলাৰ্কটোৱেই ইউজ কৰোঁ এজেঞ্চিটোৱে প্ৰায়ভাগ ইউজ কৰোঁ ছ' মই ভাবিছোঁ যে মই আগলৈও যাতে এই সন্তুষ্টভাৱে মই যাতে ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে মই ভাবোঁ যে আপোনালোকে যেন মোক অতি শীঘ্ৰে ইয়াৰ সমাধা দিয়ে হয় হয় আপোনালোকৰ কমিটি থাকে ন হয় হয় ঠিক আছে আপোনালোকে কনছাল্ট কৰি মেলি আপোনালোকে এইটো চাব মই আশা ৰাখিলোঁ হয় ঠিক আছে দিয়ক হ'ব হ'ব থেংক ইউ